আজি আমাৰ অঞ্চলত উপাৰ্জনৰ বিশেষ সুবিধা যিবিলাক শিক্ষিত সেইসকলে শিক্ষিত মানুহসকলে চাকৰিজীৱি হয় তেওঁলোকে চাকৰি কৰি টকা ইনকাম কৰে আৰু পৰিয়াল পোহপাল দিয়ে তাৰ উপৰি যিসকলৰ পঢ়া শুনা কিছু কম তেওঁলোকে দোকান পোহাৰ বিশেষকৈ কাপোৰৰ দোকান গেলামালৰ দোকান এই তাৰ পাছত দিয়ে তাৰ উপৰি কিছুমানে কাপোৰ চিলায়ো টকা ইনকাম কৰে কাপোৰ ধুইও টকা ইনকাম ধোবাসকলে কাপোৰ ধুই ইনকাম কৰে ধোবাসকলে এই কাপোৰ ইস্তি্ৰী কৰি দি ইনকাম কৰে তাৰাছত ডাঙৰ ডাঙৰ কাপোৰৰ দোকানত কিছুমান ল'ৰা ছোৱালী নিবনুৱাই তাত কাম কৰিও টকা উপাৰ্জন কৰে মিস্ত্ৰী কাঠ মিস্ত্ৰী পকাৰ মিস্ত্ৰী এইবোৰ কৰিও টকা ইনকাম কৰে তাৰ উপৰি কিছুমান ল'ৰা ছোৱালীয়ে কিছুমান ল'ৰা ছোৱালী আপোনাৰ ৰিক্সা চলায় ল'ৰাবিলাকে ই ৰিক্সা ওলাইছে আজিকালি সহজ পৰিশ্ৰম কম ই ৰিক্সাও চলাই টকা ইনকাম কৰি জীৱিকা নিৰ্বাহ কৰে তাৰ উপৰি আপোনাৰ ইটা ভাতাত কাম কৰে ধৰক বিশেষকৈ যিসকলৰ মাটি বাৰী আছে সেইসকলে খেতি কৰে বিভিন্ন ধৰণৰ ধান পাচলি মাহ তিল আদি ৰবি শস্য এইবিলাকৰ খেতি কৰি টকা উপাৰ্জন কৰে আৰু তেনেকৈ চলে আৰু আৰু এটা উপাৰ্জনৰ স্থল আছে আজিকালি শিক্ষিত নিবনুৱা চাকৰি বাকৰি পোৱা নাই তেওঁলোকে এটা ভাল উপাৰ্জনৰ ব্যৱস্থা সেইটো হ'ল টিউশ্যন টিউচ্যন কৰি জ্ঞান বঢ়াই নিজৰো বাঢ়ে ল'ৰা ছোৱালীবিলাকক অসুবিধা সহায় কৰা হয় গাৰ্জেনসকলকো সহায় কৰা হয় তেনেকৈ টিউশনো কৰে তাৰপৰি তোমাৰ আপোনাৰ নৃত্য গীত এইবিলাকতো শিক্ষক নৃত্য শিকোৱা গীত শিকোৱা সেইসকলে শিক্ষকতা কৰে আৰু বাদ্যযন্ত্ৰ বাদ্যযন্ত্ৰীয়েও এই শিকায় ল'ৰা ছোৱালীক শিকায় তেনেকৈও টকা ইনকাম কৰে তাৰোপৰি আপোনাৰ বিশেষকৈ কিছুমান আজিকালি কম্পিউটাৰ আজিকালি প্ৰায় শিক্ষিত কম শিক্ষিত অৰ্ধ শিক্ষিত সকলোৱে কম্পিউটাৰ চলাব জনা হৈছে আৰু কম্পিউটাৰ চলায়ো নিজৰ আৰু লগতে ৰাইজৰ সুবিধা কৰি দিয়ে আৰু নিজৰো ইনকাম হয় আৰু ইফালে গেলামালৰ দোকানবিলাক প্ৰতিটো ঘৰত প্ৰয়োজনীয় চাউল দাইল দি কৰি শাক পাচলি শাক পাচলিৰ দোকানত শাক পাচলি তাৰ পিছত মা মচলা এইবিলাক কিনি আনে আৰু সেইবোৰ বেছিও যথেষ্ট টকা ইনকাম কৰিব পাৰে আৰু তেনেকৈও জীৱিকা নিৰ্বাহ কৰে আৰু আইসকলে আজিকালি আমাৰ অসমীয়া অসমীয়া তিৰোতাই আগৰ দিনতো আগতে প্ৰতিঘৰ ঘৰতেই তাঁতশাল আছিলেই তাঁতশাল বৈ নিজৰ প্ৰয়োজনীয়বিলাক সংৰক্ষণ কৰাৰ লগতে উপাৰ্জনো কৰিছিল কিন্তু আজিকালি মানুহৰ ব্যস্ততাৰ কাৰণে তাঁতশালটো কিছু কমিছে যদিও যিসকলে কৰে সেইসকলে ব্যৱসায় ভিত্তিতেই কৰে বেছিভাগেই আৰু সেইটোও এটা ভাল ব্যৱসায় পাটৰ মুগাৰ সাজবোৰ পাট মুগাৰ কাপোৰ বৈ বেছি তাৰপৰাও টকা উপাৰ্জন কৰে আৰু বিশেষকৈ কিছুমান মহিলাই চুৱেটাৰ গুঠি চুৱেটাৰ গুঠিও টকা ইনকাম কৰিব পাৰে এনেকৈ মানুহে বিভিন্ন ধৰণে টকা উপাৰ্জন কৰি নিজৰ পৰিয়াল পৰিয়াল চলাই আছে আৰু যিকোনো কাম কৰিবলৈ আমাৰ অসমৰ নিবনুৱাসকল পিছ পৰি নাথাকে সকলোৱে বিভিন্ন কামত ব্যস্ত হৈ থাকে আৰু আমি দেখাত নিবনুৱা হৈ বহি থাকি অপকৰ্মত ব্যস্ত হোৱা মানুহ আমাৰ অসমত কম আৰু বিশেষকৈ খেতিয়কসকলে সাংঘাটিক খেতি বাতি শাক পাচলিৰ খেতি কৰে সাৰ পানী দি ধুনীয়াকৈ অধিক উৎপন্ন উৎপাদন কৰে আৰু লগতে আনকো দিয়ে নিজৰো সুবিধা হয় আৰু কৰ্মমুখী মানুহক মানুহবিলাক সকলোবিলাক মানুহ কৰ্মমুখী কোনেও এনেই বহি নাখায় কিবা নহয় কিবা এটা আৰু কিছুমান আছে বহুত ঘৰ দুৱাৰ আছে ঘৰ ভাড়া দিও টকা ইনকাম কৰে ঘৰ ভড়া দিলে যথেষ্ট পইচা পায় কিছুমানে গাড়ী চলায় ড্ৰাইভাৰ ড্ৰাইভাৰ কৰিও টকা ইনকাম কৰে আৰু কিছুমানে মানুহক পৰ্যটনলৈ লৈ গৈ সেইবিলাক দেখুৱাই মেলি আনিও সেইফালৰপৰাও টকা ইনকাম কৰে মুঠতে মানুহে উপাৰ্জন কৰে কাৰণ খাব লাগিলেতো উপাৰ্জন কৰিবই লাগিব আৰু নিজৰ পিতৃ মাতৃক খোৱাব লাগিব পৰিয়াল পুহিব লাগিব গতিকে মানুহে বিভিন্ন ধৰণৰ কাম কাজত ব্যস্ত হয় খেতি কৰাতো আজিকালি খেতিৰ মাটি কম গতিকে খেতিটো কিছু কমি গৈছে কিন্তু যিখিনি মানুহে খেতি কৰে সেইখিনি মানুহে খুব ভাল ধৰণে কৰে উন্নত মানৰ উন্নত বীজ উন্নত ধৰণৰ সাৰ পানী এইবোৰ দি উৎপাদন যথেষ্ট বৃদ্ধি কৰে আৰু তেনেকৈও মানুহে ইনকাম কৰে

আমি নিজেও যিমান পাৰোঁ আত্মনিৰ্ভৰশীল হৈ চলিবলৈ যত্ন কৰোঁ আৰু সকলোৱে আত্মনিৰ্ভল হোৱাটো উচিত আৰু